মই এককভাৱে ভ্ৰমণ কৰিছিলো গৈছিলো ছিলিগুৰিলৈ ট্রে'নেৰে যাতায়াত কৰিছিলোঁ ভালে লাগিল এককভাৱে গ'লে অকল এনেকুৱা লাগিল যেন চব অচিনাকী মানুহ লগত লগ পালো কথা বতৰা পাতিলোঁ পৰিচিত হ'লোঁ ভালে লাগিছে গৈছিলো যেতিয়া কেইবাজনো মানুহক লগ পালোঁ কেইবাজনো ভাষাৰ মানুহৰ লগত কথা বতৰা পাতিলোঁ কিছুমান কথা জানিলো এওঁলোকৰ পৰা